বাগিছাত ফুল ফুলা দেখিলে এনেও মনবোৰ বহুত ভাল লাগে যেতিয়া শো শোৱাৰ পৰা উঠি পেলাই যেতিয়া বাগিছাখনলৈ চাওঁ ৰাতিপুৱা শোৱাৰ পৰা উঠি যেতিয়া ফুলবোৰ দেখা পাওঁ তেতিয়া মানে মনটো এনেও বহুত ভাল লাগে আৰু এনেকৈ ফুলবোৰ মানে বেলেগৰ পৰা সংৰক্ষণ কৰি আনি

যতন কৰি পেলাই মানে ৰোৱা হয় আৰু যেতিয়া মানে লহপহকৈ বাঢ়ি পেলায় লহপহ কৈ বাঢ়ি যেতিয়া ফুলবোৰ ফুলিব তেতিয়া মানে চুপহিবোৰ ফুলিব তেতিয়া মানে বহুত ভাল লাগে আৰু কেনেকুৱা বা কালাৰ হয় তেতিয়াই মানে গম পোৱা যায় যে এই ফুলটো মানে ইমান ধুনীয়া ফুলপাহবোৰ দেখিবলৈ আৰু মানে ফুলি থাকিলে মানে এনেও মনবোৰ বহুত ভাল লাগে বাগ বাগিছাখন চায়েই বহুত ভাল লাগি যায় মই মানে এনেও বেলেগত যেতিয়া ফুলবোৰ দেখো তাৰপৰা মই লৈ আহোঁ সচৰাচৰ আৰু ফুলবোৰ আনি কে কেতিয়াবা মাটিটো ৰোও আৰু কেতিয়াবা এনেই টাবত টাবত দিওঁ বিশেষকে মই মাটিত ৰুয়েই ভাল পাওঁ মাটিত ৰুই তাত মানে সেনেকে গোবৰ চোবৰ দি ভাল লাগে আৰু পানী দিওঁ সদায় ডেইলি ৰাতিপুৱা ভাটিবেলা তেনেকৈ পানী দিওঁ আৰু ফুলত যেতিয়া চুপহি ধৰিব তেতিয়া এনে দেখি চুপহিবোৰ ধৰিব তেতিয়া মানে আৰু বেছি ভাল লাগিব যে ফুলবোৰ ফুলি উঠিব আৰু মোৰ তেতিয়া অনুভৱ হয় যে হয় সঁচাকৈ ফুল ফুল ফুলবোৰ ফুলা দেখিলে মানে তেতিয়া মোৰ অনুভৱ হয় ফুলবোৰ সঁচাই বহুত ধুনীয়া লাগে দেখিবলৈ আঁতৰৰ পৰা যে আঁতৰৰ পৰা ওচৰৰ পৰাতো ভাল লাগেই আঁতৰৰ পৰা দেখিও মানে বহুত ভাল লাগে আৰু তেতিয়া মানুহবোৰে যেতিয়া এনেকৈ ফুলৰ ফুলবোৰ দেখি পেলাই আঁতৰৰ পৰা যেতিয়া কয় সঁচাকৈ ফুলবোৰ বহুত ভাল লাগিছে ক'ৰ ক'ৰ পৰা আনিছে আপুনি এইবোৰ ফুল তেতিয়া মানে মোৰ তেতিয়া বেছি মানে বেছিকৈ মানে ভা ভাল লাগে মানে মই তেতিয়া কওঁ এনেকৈ অমুক অমুক জেগাৰ পৰা আনিছোঁ তাৰ পৰা মই এনেকৈ কিনিহে আনিছো ফুলবোৰ আৰু তাৰ পৰা আনিয়ে মই মানে ইয়াত ৰুইছো বহুত যত্ন লৈছোঁ আৰু এইবোৰ ফুল ফুল ডালৰ পৰা হয় কোনোবা এজোপা ফুল ডালৰ পৰা হয় কোনোবা এজোপা হেৰি পুলিৰ পৰা হয় গুটিৰ পৰা হয় এনেকুৱা ফুলবোৰ আমাৰ এনেও শাহু মায়ে বহুত ভাল পায় বাগিছা চাফা কৰে চাফা কৰি পেলাই তাত নতুন নতুন নতুন ফুলবোৰ লগাই দিয়ে আৰু ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ গছবোৰ ফুলৰ গছবোৰ ফুল বেছি ডাঙৰ হ'ব দিব নালাগে চাপৰতে কাটি তাত মানে কাটিং কৰি হিচাপত ফুলাব লাগে তেতিয়া মানে আৰু বেছি ভাল লাগে ডাঙৰ হৈ ফুলিলে সেই গছটো মানে ভাল নালাগে বিশেষকৈ ফুলৰ বাগিছাখন চাফা কৰি ৰাখিব লাগে তাত মানে সাৰবোৰ দি থাকিব লাগে গোবৰ চোবৰ এনেকে দি থাকিব লাগে আৰু পানীৰ পৰিমাণটো দি থাকিব লাগে বৰষুণৰ দিনত পানী নিদিলেও হয় কম পৰিমাণৰ দিলেও হয় তাৰ পৰাইতো বৰষুণ পৰিলে পানীতো পায়েই আৰু বেছি অ'ভাৰ দিলেও বেয়া টাবত বিশেষকৈ টাবত থকা ফুলবোৰক বেছি পানী দিলেও বেয়া হয় আৰু ফুলবোৰ ফুলবোৰ দেখিলে বেলেগত দেখিলে মোৰ এনেকুৱা অনুভৱ হয় যে বেলেগৰ ঘৰত যেতিয়া মই ফুলবোৰ দেখা পাওঁ ফুলি থকা তেতিয়া মোৰ এনেকুৱা অনুভৱ হয় যে ইচ্ ৰাম মইও যদি এজোপা ফুল লৈ পেলাই যদি মই মোৰ ঘৰত যদি ৰুব পৰা হোৱাহেঁতেন এনেকেইতো ফুলি থাকিলেহেঁতেন কিমান ভাল লাগিলহেঁতেন এনেকুৱা ভাব আহে সেইকাৰণে সচৰাচৰ কেতিয়াবা মিতিৰ কুটুমৰ ঘৰলৈ গ'লে তাত যদি দেখা পাওঁ ফুলবোৰ তেতিয়া মই লৈয়ে আহোঁ গছৰ দালি বা পুলি এনেকৈ লৈ আহি ঘৰতে ৰুওঁ আৰু যত্ন লওঁ তেতিয়া মানুহবোৰে কয় যে সঁচাই দেই ফুলবোৰ সঁচাই বহুত ধুনীয়া ফুল ফুলিছে ক'ৰ পৰা আনে তেতিয়া মোৰ বহুত ভাল লাগে আৰু বহুত আৰু এনেও ফুলৰ যত্ন যতন লৈ বহুত ভাল পাওঁ